মই লাষ্ট সাধু কিতাপ পঢ়িছিলোঁ মই কিতাপ পঢ়ি বহুত ভালপাওঁ মই সাধুকথা পঢ়ি বেছি ভালপাওঁ কাৰণ সাধুকথা ল'ৰা ছোৱালীবোৰৰো খুব ভাল লগা কিতাপ ল'ৰা ছোৱালীয়েও শুনি বৰ ভাল পায় আগৰ ককা আইতাহঁতে নাতি নাতিনীক টোপনি খেদাবলৈ সাধুকথা খুব খুবেই কৈছিল ককা আইতাহঁতে সাধু কথা ক'লে শুনি ভাল ভাল লাগে মই সাধুকথা পঢ়ি মনোৰঞ্জন লাভ কৰোঁ সাধুকথাৰ উপৰি বিশেষ বেলেগ কিতাপ পঢ়িও কিছুমান সাধাৰণ জ্ঞান লাভ কৰিব পাৰি কিছুমান সাধাৰণ জ্ঞান লাভ কৰি কৰাৰ পিছত নিজৰে নিজৰ জ্ঞানটো অলপ ডেভলপ হয় তাৰকাৰণে বাহিৰা কিতাপ পঢ়ি মই ভাল পাওঁ